অঁ বাইদেউ আপুনি তৰুলতা বাইদেউ হয়নে অঁ মই আপোনাৰ নম্বৰটো মানে আপোনালোকৰ গাঁও মুখীয়াল এই গাঁওবুঢ়া পৰা আপোনাৰ নম্বৰটো লৈছিলোঁ মোক আপুনি চিনি পোৱা নাই ছাগে মই এজন টুৰিষ্ট হয় মই আপোনাক মানে কিবা তেখেতৰ পৰা নম্বৰটো লৈ পেলানি আপোনাক মানে অকণমান আপোনালোক গাঁওখনৰ মানে পৰিৱেশটো ধৰক আকৌ আপোনালোকৰ খা খাদ্যৰ বিষয়ে অকণমান সুধিম বুলি ভাবিছোঁ আচ্ছা আপোনালোক গাঁওত মানে গাঁৱলীয়া খানাটো আপোনালোকৰ খাদ্যটো কি কি খায় আৰু ইস্পিচিয়েলি অকণমান ক'ব নেকি মোক অঁ কওকচোন

হয় হয়

হয় হয় অঁ এই তিনি অঁ হয় হয় অঁ হয় হয় হয়

হয় হয় হয় এই হয় হয় এই পইতা ভাতটো পইতা ভাতটো কি বস্তু হয় এইটো এইটো পইতা ভাতটো কেনেকুৱা এইটো

অঁ হয় নেকি অঁ অঁ আপোনালোক এইফালে কিবা হেৰি সৰু মাছ এইবিলাক নাপায় নেকি সৰু মাছ ঔ টেঙা হয় অঁ অঁ অঁ অঁ ঠি ঠিক আছে বাইদেউ তেনেহ'লে হয় নেকি অঁ অঁ অঁ অঁ হয় হয় ঠিক আছে তেনে বাইদেউ মই এটা কাম কৰিম আপোনালোক যদি মোৰ সময় হয় তেতিয়াহ'লে আপোনালোকৰ তাত পইতা ভাতৰ যিটো খানা হয় সেইটোকে মই এদিন খাবলৈ যাম আশা থাকিলে আপোনালোকৰ তাত অঁ অঁ অঁ ঠিক ঠিক ঠিক তেনে হ'ব দেই আপোনালোক আপোনাৰ পৰা এইখিনি কথা জানিলোঁ বা ধন্যবাদ হয় হয় নিশ্চয় যাম